আমাৰ ঘৰত আমাৰ ঘৰত ব্ৰত ৰাখোঁ পূজা পূজা হ'লেও ব্ৰত ৰাখোঁ আমাৰ সত্যনাৰায়ণ তাৰ পিছত গধূলি পূজা হয় আমাৰ ওচৰতে হয় পূজাখন তাত যাওঁ আমি যাই গোটেই ৰাতিটো পূজা হেৰি হোৱাৰ পিছত আহোঁ খুব ভাল লাগে আৰু এইটো শাওণৰ মাহ শাওণৰ মাহৰ প্ৰথম সোমবাৰটো আমি ব্ৰত পালোঁ তাৰ পিছত নিৰামিষ খাওঁ সন্ধিয়া